প্ৰথম হাঁহ পুহিবলৈ হ'লে মই মানুহ বিচাৰি ঘৰ দুৱাৰ বনালোঁ ঘৰ দুৱাৰ বনাই হাঁহ কিনি আনি কুকুৰা কিনি আনি ঘৰ ভৰাই মই সকলোখিনি যত্ন ল'লোঁ ধান পতান দি মই সকলোখিনি ৰাখোঁ আৰু ৰাতিপুৱা হ'লে মেলি দিওঁ পানীৰ কাৰণে বৰ দিগদাৰ হয় মটৰ মাৰি পানী লগাই একদম হাঁহ কুকুৰাক পানী খুৱাওঁ হাঁহ কুকুৰা পানী নাখালে গা নুধুলে অকণো পৰিষ্কাৰ হৈ নাথাকে পানী পালেহে হাঁহ সকলোখিনি কামত দিয়ে আৰু কুকুৰা হাঁহ পুহি মই বাৰটা মোৰ হাঁহ আছে আৰু বিছটা মোৰ কুকুৰা আছে সেইখিনিয়ে মই কণী চণী পাৰিলে বিকি কিনি সকলোখিনি বস্তু ল'ব পাৰোঁ আৰু বেমাৰ হ'লে মই কুকুৰা হাঁহ বিচাৰি আৰু মানুহৰ ঘৰলৈ যাব নোৱাৰি গ'লেও তাৰমানে টান পায় মই মানুহ বিচাৰি যত্ন কৰি সেইবিলাক দৰৱ পাতি আনি সকলোখিনি খুৱাওঁ খোৱালেহে হাঁহ কুকুৰা ভাললৈ যায় সেইবিলাক বিকি কিনিয়ে মই কণী কোণা বিকিয়ে মই নিজৰ ঘৰখন নিজে চলাই ৰাখিছোঁ সেইখিনি বিক্ নিবিকিলে মোৰ ঘৰখন অকণো শান্তি আৰু হেৰিকৈ নচলিব পাৰে সেইকাৰণে মই এইখিনি হাঁহ কুকুৰা পালন কৰিবই লাগিব পানী দূৰলৈ গ'লে হাঁহ অকণো তাৰমানে শান্তিত থাকিব নোৱাৰে মানুহে ধৰি খায় বুলিও ভয় লাগে সেইকাৰণে মই হাঁহ পানীৰ ঘৰত মটৰ লগাই ধুনীয়াকৈ ৰাখি এইবিলাক ৰাখি থওঁ হাঁহ ৰাখিবলৈ বহুত যত্ন কৰিব লাগে লোকৰ ঘৰলৈ গ'লে এইবিলাক মাৰি ধৰি খায় হাঁহ সেইকাৰণে দিনটোৰ কাৰণে মানুহজনী চলি মেলি এইবিলাক চাই থাকিবই লাগে নেচালে ক'ৰবাত হাঁহ কুকুৰা আঁতৰি যায় আৰু মানুহে ধৰি খায় সেইবিলাক মই সকলোখিনি গধূলি হ'লে আনি বান্ধি কুন্ধি থৈ গঁড়ালত আৱদ্ধ কৰি ৰাখি থওঁ তেতিয়াহে মোৰ ঘৰখন চলিবলৈ উপায় ওলায় আৰু মই সেইখিনি আৰু সেইখিনি বেমাৰত বিকি কিনি মই পইচা পালেহে মোৰ কামটো চলে পইচা নেপালে মই বিকি কিনি কৰিব একোৱেই নোৱাৰোঁ বিকিলেহে মোৰ সেইখন ঘৰ চলিবলৈ উপায়টো ওলায় আৰু বেমাৰ হ'লে মই ইমান যে যত্ন কৰিব লাগে মানুহ বিচাৰি আনি একে গোটেই তাৰমানে দৰৱ পাতি আনি খুৱাই সকলো বেমাৰত মই হাঁহ কুকুৰা যত্ন কৰি ৰাখিলেহে তাৰমানে এই কামটো কৰিব পাৰি আৰু কণী কোণা নহ'লে নেপাৰিব পাৰে নহয় সেইকাৰণে এইবোৰ যত্ন সদায় ল'ব লাগে কণী পাৰিবলৈ কুকুৰা কুকুৰা কণী বিকিও মই পইচা পাতি পাওঁ আৰু হাঁহ কুকুৰা বিকিও পইচা পাতি পাওঁ এইবিলাক চব বিকি মই পইচা পাতি পালেহে মোৰ ব্যৱসায়টো চলে এই ব্যৱসায়ত মই এই ব্যৱসায়ত মই সকলোখিনি ৰাখি থৈ এই ঘৰখন ৰাখিবলৈ মোৰ প হেৰি যত্নত ধৰণৰ কামটোত দিয়ে হাঁহ কুকুৰা নহ'লে বেমাৰ কৰি অইনৰ ঘৰলৈ গ'লে একদম বেয়া হৈ যায় গোটেই মানুহে ধৰি খাই মেলি একেবাৰে শেষ কৰি পেলায় আৰু এইবিলাক মই খাবলে ফুটিবলৈও লাগে নিজৰ কাপোৰ কানি ল'বলৈ অনাতক পৰে এইবিলাক বিকিহে মই কাপোৰ কানি ল'ব পাৰোঁ নহ'লে মোৰ ঘৰ চলিবলৈ উপায়টো একো নোলায় কাপোৰ কানি এইবাৰ এইবিলাক হাঁহ কুকুৰা পুহিহে মই এইবোৰ কাপোৰ কানি লৈছোঁ নহ'লে মোৰ উপায় নাই